অঁ অঁ আছো মই এই গাঁ পা ধুই আহিছোঁ চাহ তাহ খাইছোঁ

যাম যাম যাম কিমান সময়ত যাবা

অঁ যাব লাগিব মুখাখিনি তেতিয়াহ'লে চাবগৈ লাগিব হেৰি তাত আমি চব চাই মানে হেৰি শিকি আহিব পাৰিম

অঁ যাম বুলি ভাবিছোঁ বাৰু খবৰটো দিলা ভালেই কৰিলা বাৰু

অঁ অঁ আমাৰ ইয়াৰো শিকিছে নহয় বহুতে গম পাইছা নাই অঁ অঁ গম পাম অঁ ভালেই কৰিছা অঁ ভালেই সিদ্ধান্তটো ভালেই লৈছা বাৰু দেই যাম কাইলৈ যাবাগৈ ন হেৰি দহটা বজাত যাবা আগতীয়াকৈ খবৰটো দিলা ভালেই কৰিলা অঁ হেৰি যাব লাগিব কিমান দূৰ বাৰু ইয়াৰপৰা তুমি গৈছানে আগত

অঁ আঠ ন কিলোমিটাৰ দূৰ ন মই যোৱা নাই দেই নাই যোৱা মই মুখা বনোৱা দেখা নাই

কাইলৈ চাই আহিম তেতিয়াহ'লে দেই ভালকৈ অঁ তুমি হেৰি এনেই মুখা আগত তেতিয়াহ'লে গৈ দেখিছ হয়নে অঁ তুমি তেতিয়াহ'লে এইবাৰ চাই আহিলে পাৰিবা বনাব

অঁ আমাৰ আকৌ ভতিজা ল'ৰা এটাই এনেই তাত মুখা মানে হেৰি শিকি আছে মানে সদায় সি যায় সেয়াই মুখা এটা আমাৰ ঘৰত দিছিলেহি মই বহুত চালোঁ মানে বস্তুটো কেনেকৈ বনাইগৈ মনো গৈ আছে চাবলৈ ভালেই হ'ল তুমি লগ ধৰিছা যেতিয়া যাম আৰু দেই অঁ ওলাম ওলাম ঠিক আছে হ'ব দিয়া অঁ দেই হ'ব হ'ব